মই নিজৰ শৰীৰটো ভালে ৰাখিবলৈ যিমান পাৰোঁ পুষ্টিকৰ খাদ্য খাবলৈ চেষ্টা কৰোঁ পুষ্টিকৰ তথা ভিটামিনযুক্ত খাদ্যই আমাৰ শৰীৰটোক বেমাৰ আজাৰৰপৰা ৰক্ষা কৰে ভিটামিনযুক্ত খাদ্যই আমাৰ শৰীৰৰ সকলো ধৰণৰ ভিটামিনৰ যোগান ধৰে উচিত পুষ্টিকৰ খাদ্য বা ভিটামিনে আৰু চকুৰ সমস্যা তেজৰ সমস্যা ইয়াৰোপৰি ভিটামিনৰ অভাৱত হোৱা বিভিন্ন ৰোগ নিৰাময় কৰাত সহায় কৰে সেউজীয়া শাক পাচলিত যথেষ্ট পৰিমাণে ভিটামিন পোৱা যায় যিবোৰ খাদ্য আমি সঘনাই গ্ৰহণ কৰা উচিত ময়ো যিমান পাৰোঁ বাহিৰা খাদ্য ত্যাগ কৰি সেউজীয়া শাক পাচলিৰ যিমান পাৰোঁ গ্ৰহণৰ পৰাৰ বাবে চেষ্টা কৰোঁ ইয়াৰোপৰি বিভিন্ন ধৰণৰ ফাষ্ট ফুড ইত্যাদিৰপৰা আমি যিমান পাৰোঁ বিৰত থাকিব লাগে কাৰণ এনে খাদ্যই আমাৰ শৰীৰত বিভিন্ন ৰোগ সৃষ্টি কৰাত অৰিহণা যোগায় সেইবাবে আমি শৰীৰটোক ভালে ৰাখিবলৈ সকলো ধৰণৰ শাক পাচলি তথা পুষ্টিকৰ খাদ্য গ্ৰহণ কৰা অতি প্ৰয়োজনীয় সেয়েহে ময়ো যিমান পাৰোঁ নিজৰ শৰীৰটো ভালে ৰাখিবলৈ পুষ্টিকৰ খাদ্য গ্ৰহণ কৰোঁ